মই কেতিয়াবা কেতিয়াবা আজৰি সময়ত ফল মূল ৰুই ফল মূলৰ পুলি ৰুই আৰু পাচলি খেতি কৰি খুব ভাল পাওঁ এইবিলাক মানে ফল মূল ৰুই মানে লাগিলে ভাল লাগে লাগি নিজেও খাওঁ আৰু আনকো দিওঁ সৰু ল'ৰা ছোৱালীবিলাকো মাতি আনি ফল মূল খাবলৈ পাৰি দিওঁ আৰু শাক পাচলি খেতি ভিতৰতো মই খাক শাক পাচলি খেতি কৰি খুব ভাল পাওঁ ছিজনৰ শাক পাচলি ছিজনৰ গুটি মানে এইবিলাক সিচি মানে শাক পাচলি কৰি খুব ভাল লাগে তাত আজৰি সময়ত পানী সাৰ গোবৰ জাবৰ এইবিলাক দি মানে লহপহীয়াকৈ যেতিয়া বাঢ়ি আহে তেতিয়া মানে দেখিবলৈ খুব ভাল লাগে বাৰীখন আৰু এই শাক পাচলি ছিঙি আনি নিজেও ৰান্ধো আৰু ওচৰ চুবুৰীয়া কাৰোবাক কাৰোবাকো আমি শাক পাচলি দিওঁ খুব ভাল লাগে এইবিলাক খেতি কৰি এইবিলাক চায়ো ভাল লাগে বাৰীখন ৰাতিপুৱা শুই উঠি বাৰীখন দেখা লগে লগে খুব ভাল লাগে আৰু ইয়াৰ পৰা আমি এইটোৱে শিকিলো যে সকলোৱে আজৰি সময়ত এনে বহি নাথাকি আমি শাক পাচলি খেতিয়ে হওক ফল মূল খেতিয়ে হওক এইবিলাক কৰিলে মানে আমি বজাৰৰ পৰাও অত্যাধিক দাম দি কিনি নাখালেও হ'ব ঘৰতে খে কৰা খেতিয়েই আমি নিজে ৰান্ধি খাম